হয় নমস্কাৰ অলপ সময় আগতে মই এক প্লেট মাংস অৰ্ডাৰ কৰা হৈছিল কিন্তু যথেষ্ট সময়ত লাগিছে এতিয়ালৈকে প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় হ'ল গতিকে আপোনালোকৰপৰা মানে আচলতে এনেকুৱা ধৰণৰ গোটেই কথাখিনি যে মই যিহেতুকে খাবৰ হৈছে সময় খোৱাৰ সময়ৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাইহে অৰ্ডাৰ কৰা হৈছিল কিন্তু আপোনালোকে ইমান বেছি সময় লগাইছে যে মানে অৰ্ডাৰ কৰাটোৱে অৰ্থহীন নিচিনা হৈছে গতিকে অনুগ্ৰহ কৰি আপোনালোকে যিমান সোনকালে পাৰে সেইখিনি দিয়াৰ ব্যৱস্থা কৰক আৰু কি কাৰণে ইমান পলম কৰিছে আপোনালোকে অৰ্ডাৰটো দিয়াৰ ক্ষেত্ৰত সেইখিনি আপোনালোকে জনালে ভাল পাম